হেল্ল' অঁ অঁ কওক কওক আপুনি ফোন কৰিছে অঁ আছে আপোনাক কেনেকুৱা কোৱালিটিৰ লাগে আপুনি মোৰ দোকানত চব কুৱালিটিৰ পাব ভালো পাব বেয়াও পাব আপোনাক ভাল লাগেনে বেয়া লাগে মিডিয়াম টাইপৰ আপুনি কি ল'ব আপুনি ভাল চাহপাত এবাৰ খাই চাওক আপোনাক মই চিনি পাইছোঁ আপোনাৰ মাতটো গম পাইছোঁ আপোনাৰ আগতে মোৰ দোকানৰ পৰা নিছে আপুনি

কোম্পানী বুলি নহয় আপুনি একদম ভাল চাহপাত এটা দিম আপুনি খাব নেকি এবাৰ খাই চাওক কিন্তু দাম পৰিব দেই দাম পৰিব এইটো মনোহাৰি হয় এইটো এক কেজিত এক লাখ টকা পৰিব এইটো অ'কশ্যনত আমাৰ যোৱা বছৰ চেভেণ্টি নাইন থাউজেণ্ড হৈছিল এইবাৰ এক লাখ টকা উঠিছে গতিকে যদি মনোহাৰি টিটো খাইছে আপুনি এবাৰ তেনেহ'লে ভাল পাব অঁ তাৰপাছত আছে মাজবাটটো আছে মাজবাটটো অকণমান ৰেঞ্জটো কম আপুনি পোন্ধৰ হাজাৰ মানত পাই যাব কিলো অঁ গতিকে কোনটো হয় বাকী টাটা টাটা টাটা প্ৰডাক্ট এটা আছে মনোহাৰিত মনোহাৰিটো আপোনাৰ ডিব্ৰুগড় মনোহাৰি বাকী মাজবাটটো বিশ্বনাথ চাৰিআলি আৰু টাটাৰ প্ৰডাক্ট এটা আছে স্পেচিয়েল টি সেইটো নৰমেল মানুহে খাই আৰু আপুনি সেইটো বাৰশ টকাৰ পৰা কে জি পাই যাব ষ্টাৰ্ট হ'ব তাত আপুনি মিক্সিং পাব তুলসী পাব তুলসী মিক্স আছে এটাত এটাত আদা আৰু ইলাচি মিক্স আছে তেনেকৈ মিক্স পাব সেইটো মেডিচিনেল মেডিচিনৰ আপুনি তুলসী চাহটো খাই চাওক তুলসী চাহটো খুব ভাল হয় স্বাস্থ্যৰ কাৰণে বহুত মানুহে খাইছে দামো বেছি নহয় তোমাৰ আপোনাৰ বাৰশ টকাৰ পৰা ষ্টাৰ্ট হ'ব বাৰশ আৰু তেৰশ বাৰশৰ পৰা পোন্ধৰশৰ ভিতৰত আপুনি পাই যাব পাৰ কিলো যদি আপুনি এবাৰ ইউজ কৰি চাওক যদি একেবাৰে দামী লাগে আপুনি মনোহাৰি লওক যদি তাতকৈ মিডিয়াম চাইজ লাগে মাজবাট লওক আৰু যদি তাতকৈ যদি একেবাৰে নৰমেল খাই ভালৰ ভিতৰত নৰমেল যদি খাই টাটা লওক তাতকৈও কম আছে কম ৰেঞ্জৰ যিটো নৰমেল নামেৰি চামেৰি কিবাকিবি অঁ মাজবাটটো লৈ ল'ব পাৰে আপুনি কিমান লাগিব মাজবাটটো আপোনাক আপোনাৰ এড্ৰেছটো কিন্তু মই পাহৰি থাকিলোঁ অনলাইন কৰি দিলেই হ'ল আপুনি ফোনটো ৰাখকচোন মোৰ বেলেগ এটা ফোন আহি আছে আপুনি পিছত ফোন কৰিব অকণমান